হেল্ল' আচাম ইলেক্ট্ৰনিকছ অঁ দাদা আপোনাক মই মানে একদম পূৰা এটা ধন্যবাদ দিবলৈ ফোন কৰিলোঁ দেই এই আপোনাৰ যোৱামাহত যে ফ্ৰীজ এটা আনিছিলোঁ অঁ অঁ ইমান ভাল ছাৰ্ভিচ দিছে নহয় সঁচাকৈ ভাল লাগিছে মানে এনেকুৱা হ'লে ভাল লাগে আৰু আৰু মানে পূৰা ধুনীয়াকৈ ঠাণ্ডা হয় আৰু মানে কি বস্তুটো কিনিলোঁ বুলি যে আপোনাক আৰু পাহৰি যাম সেইটোতো নহয় ন আপোনাকটো মই কথাটো ক'ব লাগিব ভাল বস্তু দিছে যিহেতু আপুনি অঁ অঁ হেৰি আপোনাৰ তাত বাৰু এনেই মই মানে এটা হেৰি ডি জে এটা মানে এনেই মানে ল'ম বুলি ভাবিছিলোঁ অঁ হয় নেকি অঁ অঁ অঁ ঠিক আছে মই আৰু ভাল যদি আহে তেতিয়া মোক ক'ব আপুনি অঁ ঠিক আছে এই মানে ল'বলগা হৈ আছে আৰু অঁ ঠিক আছে ঠিক আছে ঠিক আছে আপুনি মোক খবৰ দিব অঁ ঠিক আছে